মই পঢ়া শেষ কিতাপখনৰ নাম হৈছে যিখন লাষ্ট পঢ়িছিলোঁ উপন্যাস সেইখন হৈছে শৱ কটা মানুহ আৰু য়েচে দৰ্জে ঠংচি এই শৱ কটা মানুহখনৰ কথা ক'বলৈ গ'লে আমি ক'ব লাগিব যে শৱ কটা মানুহখনৰ আচলতে প্ৰতিজন পঢ়ুৱৈকে প্ৰভাৱিত কৰিব পাৰে পৰা এখন উপন্যাস লেখকৰ যি লেখা লেখক লেখনভংগী লগতে লেখকৰ ৰোমাঞ্চ আৰু কাৰুণ্যই গোটেই উপন্যাসখন ভৰাই দিছে উপন্যাসখনৰ কাৰুণ্যৰ যি অংশ ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে যে পঢ়ুৱৈ অলপৰ কাৰণে নাকান্দি থাকিব নোৱাৰে লগতে উপন্যাসখনত যিটো মন্পা জনজাতি মন্পা জনজাতি অৰুণাচলৰ সেই জনজাতিটোৰ বিষয়ে এটা সুন্দৰ বাখ্যা আগবঢ়াইছে সুন্দৰ এটা চিত্ৰ ডাঙি ধৰিছে সেই উপন্যাসখনৰ যিটো এটা তেওঁলোকৰ সাংস্কৃতিক যিবোৰ দিশ যেনেকৈ মানুহৰ মৃত্যু হ'লে আমাৰ যেনেকৈ অন্তিম সংস্কাৰত যেতিয়া খৰি দিয়া হয় তো সি তেওঁলোকৰ কি কৰা হয় যে এশ বিছ এশ একৈছ পিচ এনেকৈ কাটি পেলাই নদীত উটুৱাই দিয়া হয় এনেকুৱা ধৰণৰ কিছুমান সুৱা মানে সাংস্কৃতিক দিশবোৰ তুলি ধৰিছে অন্ধ বিশ্বাস কু সংস্কাৰ সমাজ এখনৰ লগত জড়িত হৈ থাকে সেই দিশবোৰ ফুটাই তুলিছে তো ইন সেই বস্তুটো যিটো তেওঁ প্ৰেম দেখুৱাইছে তেওঁ ট্ৰেজেদি দেখুৱাইছে এই গোটেই আদিৰ পৰা অন্তলৈকে গোটেই উপন্যাসখনেই প্ৰতিটো অংশই আচলতে প্ৰভাৱিত কৰিব পৰা এখন উপন্যাস